হেল্ল' হেল্ল' অঁ কওক অঁ অঁ অঁ অঁ আপোনাৰ চাহৰ দোকান আছে ন মানে কেনেকুৱা কি কি কুৱালিটিৰ পায় অলপ ক'ব নেকি আপোনাৰ বস্তু অলপ মিডিয়াম টাইপৰ আৰু নাই চাহপাতৰ অঁ অঁ চাহপাতৰ এনে কি কি কোম্পানী ভাল মানে আপোনাৰ মেইন মেইন কোম্পানী কেইটা কওকচোন কওক

অঁ নিউজত অঁ নিউজত পাইছিলোঁ দিয়ক

অঁ এইটো বাগানটো ক'ৰ পৰা আনে ক'ৰ পৰা আনে

ডিব্ৰুগড়ৰ অ'কে

মেডিচিনেল মানে অলপ গুণ আছে আৰু অঁ অঁ মাজবাটটোৱে ভাল হ'ব নেকি অঁ ঠিকে আছে এইটো মানে এক কাৰ্টুন হিচাপে বেচে ন অ'কে অ'কে অ'কে অ'কে হ'ব